দাদা পালোহি এইটো এইটো এইটো ঘৰ একদম ধন্যবাদ দেই এই ৰাতিখনযে আপুনি মোক ইয়াত থলেহি কিমান দেৰিৰ পৰা ৰৈ ৰৈ মই গাড়ী এখন পোৱা নাই আপুনি যে থলেহি আপোনাক বিৰাট ধন্যবাদ অঁ বহুত ড্ৰাইভাৰৰ লগত উঠিলোঁ নহয় আপোনাৰ নিচিনা কিন্তু পোৱা নাই অঁ এই কিছুমানে যিটো স্পিডত চলাই আপুনি যিমান লাহে লাহে মজাকৈ চলাইছে ভাল লাগিল আপোনাৰ ঘৰ অঁ ভাল লাগিলে ভাল লাগিলে বিৰাট ভাল লাগিলে আকৌ কেতিয়াবা আহিলে আপোনাৰ লগত উঠিব লাগিব দেই আপোনাৰ নম্বৰটো দিয়ক মই লৈ লওঁ অঁ ঠিক আছে যাব যাব ময়ো যাওঁ ধন্যবাদ ধন্যবাদ